হয় কওকচোন মাছ লোকেল মাছ লাগিব নে চালানি মাছ লাগিব

ৰৌ মাছৰ কেজি ছয়শ টকা আৰু শ'ল মাছৰ কেজি আঠশ টকা কমাব নোৱাৰিম নহয় বাইদেউ মাছটো কিনোতেই বহুত দাম পৰিছে বাইদেউ কেনেকৈ কমাব ঔ হেৰি মাছটো গোটাকৈ দিব লাগিব নে কাটি দিব লাগিব হয় তেতিয়াহ'লে আৰু পঞ্চাছ টকা বেছি দিব লাগিব আপুনি বাইদেউ নহ'ব বাইদেউ কটা মেলাত কষ্ট আছে নহয় দি থৈ আহিবগৈ লাগিব টাইমটো কিমান মানৰ ভিতৰত লাগিব আপোনাক কাইলৈ লাগিব ন' তে গৈ পিনে দি থৈ আহিব লাগিলে যদি আৰু পঞ্চাছ টকা এটা দিব লাগিব এড্ৰেছটো লিখি লওক আপুনি এড্ৰেছটো লৈ ল'ব এ বি ৰোডৰ এ বি ৰোড আহি আপুনি ভূপেন ৰোডৰ ফালে আহিব এই চাৰিআলিতে মোৰ দোকান আছে ঠিক আছে হ'ব ঠিক আছে